হেল্ল' কোৱাচোন কোৱা আছো আৰু দেই অঁ কোৱাচোন অঁ মিটিংখন কিহৰ ওপৰত প্ৰতিষ্ঠা আছিলে অঁ অঁ অঁ এনেই নামবিলাক শুনিছোঁ অঁ এতিয়া দেখোন অদ্ভুত অঁ মানে এতিয়া নিৰ্বাচনী বতাহহে বলিছিলে হেঁ নিৰ্বাচনী বতাহৰ ঠাইত দেখোন তেওঁলোকে হাবিৰ কথা পাতিলেগৈ মই জানো অকমানকৈ যাদৱ পায়েঙৰ কথাটো মই অকমানকৈ জানো তেওঁলোকে পৰিৱেশৰ ওপৰত যিখন মিটিং পাতিলে সেই মিটিংখনত মানে এই যাদৱ পায়েঙৰ হাবিখনৰ কথা পা পাতিছে তেওঁ এখন উন্নয়নশীল ন অঁ সাতজন অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ মই তেওঁৰ বিষয়ে ভালকৈ জানিব লাগিব দেই মই সিমানকৈ নাজানো অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ নেচ'নেল এৱাৰ্ড পাইছিল আৰু অঁ অঁ অঁ মিটিঙলৈ মানুহ গৈছিলে তেতিয়াহ'লে

অঁ অঁ অঁ অঁ বাৰু হ'ব তেতিয়াহ'লে